হেল্ল' অঁ অঁ হয় কওকচোন

অঁ ঠিক আছে পাই যাব হা অঁ ফাৰ্ষ্টখনত থ্ৰী হাণড্ৰেদ হ'ব আৰু ছেকেণ্ডখনত ফ'ৰ ফিফটি

ডিছকাউণ্ট পাব টেণ পাৰ্চেণ্ট ডিছকাউণ্ট অঁ অনলাইন ডেলিভাৰীও হৈ যাব

অঁ হয় হয় কৰি দিব অঁ অঁ আগতীয়াকৈ আপুনি পে'মেণ্টটো কৰি ল'ব লাগিব অঁ এডভান্সটো দি ল'ব লাগিব তাৰ পিছতহে অঁ অঁ ঠিক আছে অঁ